আমাৰ অঞ্চলত ক্ৰীড়া বিকাশ সহযোগ কৰা বা ক্ৰীড়া প্ৰচাৰ কৰা বহু ধৰণৰ কোম্পানী আছে তাৰ ভিতৰত হৈছে এটা বাৰ্মা ব্ৰাদাৰ্ছ আৰু আন এটা হৈছে শ্ৰী গুৰু এণ্টাৰপ্ৰাইজ ইহঁতে বহুত ধৰণৰ সহায় কৰিছে যেনে আমাৰ ৰাজহুৱা খেলপথাৰত এই কোম্পানীসমূহে প্ৰতিযোগিতা পাতে আৰু এই প্ৰতিযোগিতাত যোনসকল বিজয়ী হয় তেওঁলোকক ৰাজ্যিক পৰ্যায়ত খেলিবৰ কাৰণে এটা সুযোগ দিয়ে